হেল্ল' দাদা মই তিনচুকীয়াৰ পৰা কৈছোঁ মোৰ নাম নিলাক্ষী বৰা এই কলটো গুৱাহাটী পৰিবহণ কেন্দ্ৰত লাগিছেনে মোক কেব এখন বুক কৰিবলগীয়া আছিলে মই আগতেও বহুত কেব বুক কৰিছোঁ তাৰ পৰাই ব্যৱহাৰ পাতিও বহুত ভাল লাষ্ট মানথ লাষ্ট মানথত মই তাৰপৰাই কেব বুক কৰিছিলোঁ বাট লাষ্ট মানথত বুক কৰা ড্ৰাইভাৰজনক আৰু নপঠিয়াব সেই ড্ৰাইভাৰজনে মানে ভাল কেব ড্ৰাইভ কৰিব ড্ৰাইভ স্কিল ইমান ঠিক নহয় ত বহুত স্পীডত চলায় ভয় লাগে তেনেকে চলালে সেইকাৰণে অলপ এবাৰ ভাল এজন ড্ৰাইভাৰ পামনে মই কাইলৈ দহ বজাতে ইয়াৰ পৰা ওলাই যাম মোৰ লগত ফেমিলি মেম্বাৰ যাব পাঁচ ছয়জনমান আমি তিনচুকীয়া ৰেলৱেষ্ট ৰেলৱে ষ্টেচনত ৰৈ থাকিম আপুনি আমাক তাৰপৰা পিক আপ কৰিব পাৰিব আৰু আমাক অলপ ডিছকাউণ্ট দিব পাৰিব নেকি ৱান থা ওৱান থাউজেণ্ড নাইন হাণ্ড্ৰেড মান পাৰিলে ক'বচোন আৰু মোৰ নামটো আপুনি চেক কৰি ল'ব পাৰিব তাতে আছে চব ডিটেইলছ পাই যাব আৰু যদি কিবা অসুবিধা পায় তেন্তে এইটো নম্বৰত কল কৰিব যাতে আমি সাজু হৈ থাকিব পাৰোঁ থেংক ইউ